ৰূপম তুমি ঘৰৰ কামখিনি নকৰাকৈ যে ঘৰ গ'লা অ' এই ডাইনিঙৰ ওপৰত যে গোটেই বাচন বৰ্তনবোৰ পেলাই থৈ গ'লা আৰু এই ঘৰ চৰ কোনে সাজিব তোমালোকৰটো মাহে মাহেটো পইচাটো টাইমত বিচাৰা নহ'লে আহি একে তেল মাৰি থাকা তোমালোকৰ পইচাটো পইচাটো টাইমত লাগে যেনেকৈ কামটো তেনেকৈ কৰিবা হয় নহয় অ' তুমি কাইলৈ আহিলে তুমি যিখিনি কাম এৰি থৈ গৈছা গোটেইখিনি ক্লীয়াৰ কৰিবা আৰু অ' ঠিক আছে

অ' নহ'লে মই তোমাৰ পইচা কাটিবলৈ বাধ্য হ'ম ভা ভালকৈ কামখিনি কৰি থৈ নেক্সট টাইম এনেকুৱা ভুল যাতে তুমি নকৰা সেইটো মনত ৰাখিবা অ' অ' ঠিক আছে ঠিক অ' আৰু হেৰি তুমি কিমান টাইমত গৈছিলা আজি তোমাৰ তোমাৰ টাইমটো কিমান চাৰিটালৈকে হয় নহয় কাম কৰা তোমাৰ বাহানা স তোমাৰ বাহানা সদায় থাকে তোমাৰ বাহানাই বাহানা হ'ব কাইলৈ আহি কামটো একদম কৰি যাবা দেই